অসমৰ কিছুমান উল্লেখযোগ্য লেণ্ডমাৰ্ক বা স্মৃতিসৌধ কি কি যিবোৰ ৰাজ্যখনৰ ইতিহাসৰ লগত জড়িত হৈ থাকে আমাৰ এইবিলাক হ'ল আপোনাৰ ৰংঘৰ কাৰেংঘৰ জয়ধ্বজসিংহ আপোনাৰ শিৱদৌল আমাৰ চৰাইদেউ পাহাৰ চৰাইদেউ পাহাৰ চৰাইদেউ পাহাৰ আমাৰ চৰাইদেউ জিলাত চৰাইদেউ চৰাইদেউ মৈদাম চৰাইদেউ মৈদাম বিখ্যাত মৈদাম চৰাই চৰাইদেউ পাহাৰ হৈছে আমাৰ অসমৰ একনম একমাত্ৰ একমাত্ৰ পাহাৰ একমাত্ৰ আপোনাৰ চৰাইদেউ পাহাৰ চৰাইদেউ চৰাইদেউ আমাৰ ওচৰতে আছে আপোনাৰ পুৰণা আপোনাৰ দিচাং নদী আছে আপোনাৰ তেজপুৰত আছে আপোনাৰ অগ্নিগড় মহাভৈৰৱ মন্দিৰ অগ্নিগড় কটকী পুখুৰী এইবিলাক আপোনাৰ বিখ্যাত বিখ্যাত বি বিখ্যাত ইতিহাসৰ সৈতে জড়িত শিৱসাগৰত আপোনাৰ শিৱদৌল ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ কাৰেংঘৰ জয় শিৱ শিৱসাগৰ পুখুৰী জয়সাগৰ পুখুৰী আপোনাৰ ইতিহাসৰ লগত জড়িত এইবিলাক এইবিলাক থাকিলেহে আমাৰ আহোম আহোম ৰাজত্বকালৰ পৰা আছে আহোম ৰাজত আহোম আহোমৰ ৰাজত্বকালৰ পৰা আছে তলাতল ঘৰ শিৱসাগৰ শিৱসাগৰ শিৱসাগৰ চাবলগীয়া চাবলগীয়া এক শিৱসাগৰত চাবলগীয়া বহুতো আছে যেনে তলাতল ঘৰ শিৱদৌল ৰংঘৰ কাৰেংঘৰ কাৰেংঘৰ এইবোৰ আমি চাব লাগে এইবিলাকত যাতে আৰু অকণমান আগতকৈ আটক ধুনীয়া কৰিব পাৰি তাৰ কাৰণে চেষ্টা চলাব লাগে এই এইবিলাক কৰিলেহে আমি আমাৰ আহোম আহোমসকলৰ ৰাজত্ব দি ৰাজত্বকালত ৰাজত্বকালৰ কাৰণে সুবিধা হ'ব